মোৰ প্ৰিয় মাছ হৈছে গৰৈ মাছ সৰু সৰু পুঠি মাছ বৰিয়লা মাছ মই সাধাৰণতে সৰু সৰু মাছ খাই জীয়নীয়া মাছ বুলি যাক কয় সেই মাছখিনি খাই মই বেছি ভাল পাওঁ কাৱৈ মাছ গৰৈ মাছ পুঠি মাছ এইবিলাক সৰু সৰু মাছবিলাক বৰিয়লা মাছ গতিকে এই মাছবোৰ প্ৰায়ে মই খাওঁ আৰু খাই বহুত ভাল পাওঁ আৰু আমাৰ ঘৰৰ ফেমিলিতো আচলতে সেইখিনি মাছ মইয়ো খাওঁ আমাৰ ঘৰৰ ফেমিলিটোও খায় আৰু সেইবোৰ মাছেই পাৰাপক্ষত খাব বিচাৰে শ'ল মাছ শ'ল মাছৰ টেঙা কাৱৈ মাছৰ টেঙা ধৰি লওক বিলাহী এই পানীলাও দি পেলাই যিটো শ'ল মাছ বনাই সেই বহুত ভাল হয় খাবলৈ আৰু ডাঙৰ মাছো বাহু মাছেই হওক বা ৰৌ মাছেই হওক সেইবোৰ যিবিলাক পিচ সেইবোৰো খাই ভাল লাগে তাত থাকি সৰু মাছখিনি খাই বেছি ভাল লাগে আজিকালিতো বহুত বেছি চালানী মাছ বজাৰত পোৱা যায় গতিকে সেইবোৰ কিমান দিনৰ পিছত ইয়াত বজাৰত ওলায়হি কোনো ঠিক নাই গতিকে মাছ সৰু হ'লেও এইবিলাক সৰু সৰু মাছ যেনে পুঠি দৰিকণা খলিহনা এইবোৰ মাছ খালে বেছি ভাল বুলি মই ভাবোঁ আৰু খাইয়ো ভাল লাগে গতিকে পাৰাপক্ষত সৰু মাছ খোৱাই ভাল ডাঙৰ মাছত থাকি